হয় মোৰ এনেকুৱা এখন প্ৰিয় কিতাপ আছে যিখন কিতাপ মই একাধিকবাৰ পঢ়িছোঁ কিতাপখন মোৰ বহুত ভাল লাগে সেই কিতাপখন হ'ল ডক্টৰ ৰুবুল মাউটৰ মোৰো এটা সপোন আছে এই কিতাপখন মই প্ৰথমৰ পৰা শেষলৈকেই পঢ়িলো পঢ়াৰ ক্ষেত্ৰত কোনো যে হেঙাৰ হ'ব নোৱাৰে সেই কথাটোকেই লিখা আছে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী হ'লে বুলি এই যে কিবা এটা কাম কৰিব নোৱাৰিব বা নোৱাৰে তেনে কোনো কথা নাই চেষ্টা কৰিলে ভালদৰে পঢ়া শুনা কৰিলেই সকলোৱেই এদিন নিজেই স্বনিৰ্ভৰশীল হ'বগৈ পাৰিব সেই কথাটোকে স্পষ্টকৈ এই কিতাপখনৰ কাহিনীটোৱে দাঙি ধৰিছে

ইয়াৰপৰা যথেষ্ট আগবাঢ়িব পাৰিব বুলি মই ভাবোঁ সকলোৱে এই কিতাপখন পঢ়িব লাগে আৰু মোৰ কিতাপখন পঢ়িলে পঢ়োঁ পঢ়োঁয়ে লাগি থাকে মই এই কিতাপখনৰ কাহিনীটোৰ ওপৰত এখন বোলছবি চাব পাৰোঁ আৰু যদি ওলায় নিশ্চয় চাম